এজন ব্যক্তি শিক্ষিত হ'লেই তেওঁ ভাল আচাৰ ব্যৱহাৰ আৰু নীতি নিয়ম মানি চলে বুলি মই নামানো কাৰণ এজন ব্যক্তি শিক্ষিত হ'লেই তেওঁৰ আচাৰ ব্যৱহাৰ ভাল নহয় কাৰণ ব্যক্তিজনৰ ওচৰত ব্যক্তিজনৰ ভিতৰত যিটো আমি ইংৰাজীত কওঁ কমন চেন্স সেই বস্তুটো যদি নাথাকে তেতিয়াহ'লে ব্যক্তিজনৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ ভাল নহয় বা কিছুমান ক্ষেত্ৰত দেখা গৈছে এজন ব্যক্তি শিক্ষিত কিন্তু তেওঁৰ ব্যৱহাৰ ভাল নহয় আৰু নীতি নিয়ম মানি নচলে উগ্ৰপন্থী হিচাপে চলে তেনেকুৱা ক্ষেত্ৰত আমি তেনেকুৱা ব্যক্তিক আমি কেতিয়াও শুদ্ধ বুলি নক'ম তেওঁ এজন শিক্ষিত হ'ব পাৰে কিন্তু তেওঁক আমি ডাইৰেক্ট শুদ্ধ বুলি ক'ব নোৱাৰোঁ কাৰণ তেওঁ শিক্ষিত হৈ তেওঁৰ ব্যৱহাৰ ভাল নহ'লে তেওঁ নীতি নিয়ম মানি নচলিলে তেওঁ সম সমাজ সমাজখনত সেই সেই মানুহজনে সমাজখনত সেই সমাজখনক বা সেই সমাজখনত থাকি সেই সমাজখনৰ মানুহক বেলেগ মানুহক তেওঁ ভাল কিবা এটা শিক্ষা দিব নোৱাৰে তেনেকৈ কেতিয়াও মই নাভাবোঁ এজন মানুহ শিক্ষিত হ'লেই তেওঁৰ ব্যৱহাৰ ভাল হ'ব বা তেওঁ নীতি নিয়ম মানি চলিব লগতে মই ভাবোঁ এজন মানুহ শিক্ষিত হোৱাৰ লগতে বাহ্যিক জ্ঞান কিছু থাকিব লাগে তেনেহ'লেহে মানুহজনে ব্যৱহাৰ আচাৰ ব্যৱহাৰ আৰু নীতি নিয়মবোৰ মানি চলিব লাগিব তেনেহ'লেহে মানুহজনক শুদ্ধ বুলি ক'ম